হয় হয় মই এগৰাকী গাঁৱলীয়া সাধাৰণ শিপিনী মই প্ৰায় গামোচা চাদৰ মেখেলা এনেকৈ সেইবিলাক বওঁ হাতেৰে হাতেৰে বৈ মই মানুহক বিক্ৰী কৰিছোঁ হয়তো দুই এজনক মানে বিহু বা এনেকুৱা কিবা উৎসৱ আদি আহিলে গামোচা দিওঁ অঁ গামোচাবিলাক প্ৰায়ে দিয়া হয় লগতে বোৱৰী মানুহবিলাকক চাদৰ বা মেখেলা দি বৈ মই উপহাৰ দিওঁ লগতে মোৰ ল'ৰা ছোৱলীকো মই নিজেই বৈ কাপোৰ বৈ চিলাই কৰি মানে কাপোৰৰ পিচবিলাক বৈ চিলাই কৰি চাৰ্ট গৰম টুপি এনেকুৱাজাতীয় বস্তু মই ল'ৰা ছোৱালীকো পিন্ধাইছোঁ আৰু বিশেষকৈ গামোচা মোৰ বেছি ব্যৱহাৰ কৰা হয় গামোচাত মই ফুল বাছোঁ সৰু গামোচাত ফুল বাচি মই সেইবিলাক মানে উপহাৰ হিচাপে দিওঁ বা বিক্ৰী কৰোঁ উপহাৰো দিওঁ তেনেকৈ মোক গাঁৱৰ মানে মানুহে মোক এগৰাকী শিপিনী বুলি প্ৰায় জানে আৰু তেওঁলোকে মানে মই বোৱা কাপোৰ বহুত ধৰণে ব্যৱহাৰ কৰিছে কৰি মোক মানে কয় যে আপোনাৰ হাতৰ কাপোৰ ভাল বা আপোনাৰ ফুলবিলাক যিবিলাক আপুনি কাপোৰত ফুল তুলিছে সেইবিলাক ভাল হৈছে বা মিহি হৈছে সূতাবিলাক বহুত ধুনীয়া হৈছে তেনেকে বুলি মানে কয় আৰু মই নিজেও মানে জানো যে মোৰ হাতৰ কাপোৰ মই ভালদৰ বৈ মেলি প্ৰায় দিছোঁ মানে ৰাইজক তেনেকৈ বিশেষকৈ গামোচাত মই মানে দুই দুইফালে দুইটা আগত ফুল বাচোঁ এনে ছাইডতো ফুল বাচোঁ ব তুলি লৈ তেনেকৈ মানে ফুল বাচি সেইবিলাক গামোচা মই মানুহক মানে দি আছোঁ আৰু মানুহে মানে কয় কোৱা শুনিছোঁ আৰু যে তেওঁ আৰু আহেও এবাৰ যেতিয়া দুই এখন গামোচা কিনি লৈ যায় তাৰপাছত সেইকেইখন যেতিয়া ব্যৱহাৰ কৰে ব্যৱহাৰ কৰাৰ পিছত মানে আকৌ তেওঁলোকে আহে যে আপোনাৰ যোৱাবাৰ নিয়া গামোচা আমাৰ ভাল লাগিলে এতিয়া আকৌ আমি পাম নেকি বুলি সুধিব আহে তেনেকেও মই মানুহৰপা বহুত কিছুমানে আও কিছু মানুহে মোক সূতা বা এনেকুৱা এমব্ৰইডাৰী ফুল বাচিব কাৰণে ৰঙীন সূতা আদি কিনিও দিয়ে সেইবিলাকৰ পৰাও মই মানে তেওঁলোকক বৈ মেলি আকৌ আমি দিওঁ বিশেষকৈ যেতিয়া বিহু সময়ত মোৰ গামোচাটো বেছি ব্যৱহাৰ কৰা হয় বিহুত মানে গামোচা বহুত প্ৰয়োজন হয় মানে হুঁচৰি গোৱা গৰখীয়া ৰাইজক গামোচা দিব লাগে আকৌ ডাঙৰ আমাৰ জ্যেষ্ঠজনক বিহুত যেতিয়া আমি গামোচা আমাৰ দিবই লাগে তেওঁলোকক আমি এখন এখন গামোচা উপহাৰ হিচাপে দিওঁ তেওঁলোকেও আমাক আশীৰ্বাদ দিয়ে আমাৰ যেতিয়া মোৰ নিজৰ ল'ৰাকেইটা হুঁচৰি গাবলৈ উলাই যায় মই তেতিয়া নিজৰ হাতেৰে বোৱা ফুল বচা এখন গামোচা ল'ৰা কেইটাৰ কান্ধত যেতিয়া দি পঠিয়াব পাৰোঁ মোৰ ভাল লাগে মই যে এগৰাকী শিপিনী বুলি নিজকে নিজে মোৰ বহুত তেতিয়া মানে ভাল হেৰি নিচিনা ভাল নিচিনা লাগে মানে ভাল পাওঁ আৰু ল'ৰা কেইটাইয়ো যেতিয়া কান্ধত লৈ যায় তেতিয়া হয়তো তাহাঁতৰো ভাল লাগে মায়ে হাতে বৈ আমাক পিন্ধাইছে বুলি তাহাঁতেও মানে ভাল পায় তেনেকৈ মই কাপোৰবিলাক বওঁ প্ৰধানকৈ মই যিবিলাক আমি ঘৰত পিন্ধো চাদৰ মেখেলা সেইবিলাক মই সাধাৰণতে ঘৰতে নিজেই বৈ মেলি পিন্ধিছোঁ আমাৰ ঘৰ গাঁৱলীয়া জেগাত আমাৰ চাদৰ মেখেলাই প্ৰচলন হয় মহিলাসকলে চাদৰ মেখেলা আমি বৈ মেলি নিজেই পিন্ধো নিজেই কাপোৰ নিজেই তৈয়াৰ কৰি লওঁ সূতা বজাৰৰপৰা কিনি আনো আৰু নিজেই মানে শালত হাত হাত শাল আছে মাটি শাল হাত শালতেই আমি বৈ মেলি গামোচা চাদৰ মেখেলাবিলাক সৰু সৰু ফুল তুলি লওঁ বা তেনেকৈ আমি ব্যৱহাৰ কৰি আহিছোঁ গ্ৰাহকবিলাকে বহুত মোক মানে উৎসাহ দিছে যিবিলাক মোৰ গ্ৰাহক তেওঁলোকে উৎসাহ দিয়ে যে বাইদেউ আমাৰ গামোচা প্ৰয়োজন হৈছে বা চাদৰৰ প্ৰয়োজন হৈছে আপুনি বনাই দিব পাৰিব নেকি মইয়ো তেওঁলোকক তেওঁলোকে যেতিয়া মোক উৎসাহ দিয়ে মোৰো মনটো ভাল লাগে আৰু মই আকৌ পুনৰ তাৰমানে বেছি মানে হেৰি কৰিবৰ কাৰণে আগবাঢ়িবৰ কাৰণে মনটো মানে ভাল লাগে তেনেকৈ হয় আমি হাতেৰে হস্ত হাতত মানে যিখন আমাৰ হস্ত নিৰ্মিত তাতশাল সেইখনতে আমি সাধাৰণতে কাপোৰ বওঁ সেইখনতে বৈ মই বহুত বেচি উপকৃতও হৈছোঁ